কেইটামান সংখ্যাই মোৰ মনত মানে খুব থকা মানে মনত মোক প্ৰভাৱ বিস্তাৰ কৰে কেইটামান সংখ্যাই বিশেষভাৱে মই চৈধ্য জুলাই তাৰিখে চৈধ্য সংখ্যাটোৱে পৰে কাৰণ চৈধ্য জুলাই তাৰিখটো মই মেট্ৰিক পাছ কৰিছিলোঁ এই দিনটোত মই মই সুখ্যাতিৰে মই পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ গতিকে চৈধ্য তাৰিখটোৱে মোৰ প্ৰভাৱ প পেলায় মোৰ তাত ঠিক তেনেদৰে মই মই তেইছ অক্টোবৰ তাৰিখে মই তেইছ তাৰিখটো অক্টোবৰ অক্টোবৰ তেইছ তাৰিখটো মানে তেইছটো তেইছ যিটো তেইছ সংখ্যাটোৱে প্ৰভাৱ কৰে কাৰণ সেই দিনটোত মই চৰকাৰী চাকৰিত যোগদান কৰিছিলোঁ ঠিক তেনেদৰে মই মোৰ সাত মোৰ তেনেদৰে মোৰ বাৰ বাৰ বাৰ সংখ্যাটোৱে মোক প্ৰভাৱ বিস্তাৰ কৰে কাৰণ বাৰ সংখ্যাটো বাৰ সংখ্যাটো এইকাৰণে প্ৰভাৱ বিস্তাৰ কৰে বাৰই বাৰই মোৰ শ্ৰীমতীৰ জন্মদিন ঠিক তেনেদৰে মোৰ আকৌ জন্মদিন ত্ৰিছ মানে ত্ৰিছ ছেপ্তেম্বৰ মানে ত্ৰিছ সংখ্যাটোৱে মোক তেনেকৈ মোৰ প্ৰভাৱ বিস্তাৰ কৰায় কৰে তাৰপৰা মোৰ প্ৰথম সন্তানটোৰ মোৰ জন্ম হৈছিলে চাব্বিছ অক্টোবৰ তাৰিখে সাতাইছ অক্টোবৰ তাৰিখে সাতাইছ সাতাইছ সাতাইছ অক্টোবৰ তাৰিখে গতিকে সাতাইছ অক্টোবৰ তাৰিখটো মোৰ খুব ভালদৰে মানে সদায় মনত থাকে এই এইকেইটা সংখ্যাই মোৰ জীৱনত মোৰ প্ৰভাৱ বিস্তাৰ কৰে মোৰ চিৰস্মৰণীয় এইকেইটা সংখ্যাই মোৰ সেইকাৰণে এই সংখ্যাকেইটা মই খুব ভাল পাওঁ